মোৰ অসমীয়া সৰুৰপৰা অসমীয়া কোৱাৰ একো অসুবিধা হোৱা নাই মই অসমীয়া মাধ্যমৰ ইংলিছৰ অসমীয়া মাধ্যমতে পঢ়া যেনে সৰুৰপৰা মই এল পি স্কুলত পঢ়া আৰু মোৰ ছাৰ বাইদেউও তেনেকৈ অসমীয়াই আছিল ভাল অসমীয়াই স্পষ্টকৈ আমাক বুজাইছিল অসমীয়া পঢ়ুৱাইছিল ঘৰটো মা দেউতাই আমি অসমীয়া অসমীয়া কথাই পাতোঁ আৰু অসমীয়াই ভালকৈ শিকাইছিল কিন্তু সৰুৰপৰা মই

ক্লাছ ফ'ৰলৈকে অসমীয়া মধ্যমতে পঢ়া তাৰপৰাহে মই ইংলিছ পাইছোঁ কিন্তু অসমীয়াৰ আমি চব কথা ঘৰত অসমীয়াই পাতোঁ অসমীয়াৰপৰাই আমি অসমীয়া গোটেই স্পষ্ট পঢ়াৰপৰা ধৰি স্পষ্ট অসমীয়াই পাতোঁ চব কথা আমি অসমীয়াতে কওঁ সেইটো কাৰণে আমাৰ একো অসুবিধা সৰুৰপৰা হোৱা নাই আৰু স্কুলৰ ষ্টুডেণ্টবিলাক ল'ৰা ছোৱালীবিলাকো প্ৰায় আমাৰ অসমীয়া অসমীয়া কথাই পতা হয় সেইটো কাৰণে অসমীয়াত আমাৰ কোনো অসুবিধা কথা পতা কথা পতাত অসমীয়াত অসুবিধা এটা হোৱা নাই আমাৰ মা দেউতাও অসমীয়া আৰু অসমীয়াতে আমাক বুজাইছে সৰুৰপৰাই অসমীয়া কথা অসমীয়া ভাষাই কথা পতা হৈছে বেলেগ ভাষা আমাৰ নাই আছে যদিও আমাৰ নাপাতে ঘৰত অসমীয়াই পাতে প্ৰায়